হেল্ল' অঁ বাইদেউ অঁ সোনমণি বাইদেউ নমস্কাৰ এই বাইদেউ আপোনাক মই কথা এটাৰ কাৰণে ফোন কৰিলোঁ পাই কথাটো মানে কি হ'ল এতিয়া যে এই ইউনিট ফাৰ্ষ্ট ইউনিট টেষ্টটো যে হ'ব এতিয়া আপোনাৰ যিকেইটা সেই তিনিটা লেশ্যন এতিয়া কম্প্লিট হৈ গ'ল সিহঁতৰ এতিয়া এই পৰীক্ষা যিখিনি প্ৰশ্ন মানে কাটিম বুলি ভাবিছোঁ এতিয়া তাৰ ভিতৰৰ তিনিটা লেশ্যনৰ ভিতৰতে কাটিম নে আৰু কিবা এক্সট্ৰা কিবা কুৱেশ্যন দুই এটা তাত ভৰাব অঁ অঁ অঁ সেইটো হয় অঁ আচ্ছা আচ্ছা সেইটো কাৰণে আচলতে মই আপোনালৈ কনফাৰ্মটো কৰি ল'লোঁ তাৰমানে আকৌ আকৌ কথা এটা থাকি যায় নহয় বাইদেউ সেইটো কাৰণে আপোনালৈ কৰিলোঁ এতিয়া তাকে এতিয়া তেতিয়াহ'লে মই এটা কাম কৰিম সেই তিনিটা লেশ্যনৰ ভিতৰৰ পৰা কাটিম আৰু ন অঁ বাৰু হ'ব ঠিক আছে বাইদেউ থৈছোঁ ফোনটো হ'ব হ'ব অঁ